মই ধাবা বা হোটেলত বস্তু খাই ভাল নাপাওঁ কাৰণ তাতে মচলা পাতি দিয়া বস্তু খালে আমাৰ গেষ্ট্ৰিক থকা মানুহ গেষ্ট্ৰিক উঠে সেইকাৰণে মই তাত নাখাওঁ আৰু বাহিৰত যদি আমি যাওঁ আমি সদায় বনাই খোৱাটোৱেই আমি চেষ্টা কৰোঁ আৰু খাওঁ মই বনাই কাৰণ হোটেলত খালে যিহেতু অসুখ হয় সেইকাৰণে আমি লগ হৈ বনায়ে খাওঁ